অসমীয়া এটা ভাৰতীয় মানে ভাৰতবৰ্ষৰ প্ৰধান ভাষা এই অসমীয়া ভাষাৰ মৰ্যদা আছে আৰু এই অসমীয়া ভাষাটো কি ধৰণে উদ্ভৱ হৈছিল বা ইয়াৰ মূলটো কি সেইটো এটা খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন আৰু ইয়াৰ উত্তৰটো হৈছে যে অসমীয়া ভাষা এটা অতি শুৱলা ভাষা এই ভাষাটোৰ উদ্ভৱ হৈছিলে প্ৰাক মাগধি অপভ্ৰংশৰ পৰা প্ৰাক মাগধি মানে মানে অসমীয়া ভাষাৰ উৎপত্তি হ'ল হৈছিলে অসমীয়া ভাষাৰ মানে প্ৰাক মাগধি অপভ্ৰংশৰ পৰা অসমীয়া ভাষাৰ উৎপত্তি হৈছিলে আৰু ইয়াৰ মূল ভাষা তিনিটা আছিলে এটা হৈছে অসমীয়া উৰিয়া আৰু বেংগলী এই তিনিটা ভাষা এই প্ৰাক মাগধি অপভ্ৰংশৰ পৰা উদ্ভৱ হৈছিলে আৰু এই তিনিটা ভাষাৰ মাজত কঠিতভাৱে মানে অসমীয়া ভাষাৰ উদ্ভৱ ক'ৰ পৰা হৈছিলে অসমীয়া ভাষাৰ উদ্ভৱ হৈছিলে প্ৰাক মাগধি অপভ্ৰংশৰ পৰা এই প্ৰাক মাগধি অপভ্ৰংশৰ পৰা উদ্ভৱ হোৱা আন ভাষা দুটা হৈছে অসমীয়াৰ লগতে বেংগলি আৰু উৰিয়া